বসন্ত ঋতুত ভ্ৰমণ কৰাটো মোৰ অতিকৈ প্ৰিয় এই বসন্ত ঋতুতেই গছে বনে পাত সলায় আৰু ফলে ফুলে জাতিষ্কাৰ হৈ পৰে এই ঋতুটো শীতো নহয় গৰমো নহয় সেইবাবে মোৰ যথেষ্ট প্ৰিয় আৰু কিনকিনীয়া বৰষুণৰ মাজত প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ মোৰ যথেষ্ট ভাল লাগে বিশেষকৈ এই ঋতুতেই কুলি কেতেকীৰে ৰজনজনাই থাকে ঢোলৰ শব্দয়ো আমাৰ মনটো প্ৰফুল্লিত কৰি তুলে এই ঋতুটো সেইবাবে মোৰ প্ৰিয় আৰু মই ফুৰিবলৈ যথেষ্ট ভাল পাওঁ